ভাৰতীয় শিক্ষা ব্যৱস্থাটো অন্য দেশতকৈ তুলনামূলকভাৱে সম্পূৰ্ণ পৃথক ভাৰতবৰ্ষত সাধাৰণতে পৰম্পৰাগত শিক্ষাদান প্ৰক্ৰিয়াৰ এক প্ৰযোজনা চলি আছে এই শিক্ষাদান প্ৰক্ৰিয়াৰ মতে কেৱল পাঠ্যপুথিতেই আমাৰ ভাৰতীয় শিক্ষা সীমাবদ্ধ বিশেষকৈ পাঠ্যপুথিৰ জ্ঞানতেই আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাটো অতীজৰে পৰা সীমাবদ্ধ হৈ আহিছে বা চলি আহিছে পুৰণা শিক্ষানীতিৰ মতে দহ বছৰ বিদ্যালয় শিক্ষা আৰু দুই বছৰ উচ্চ মাধ্যমিক শিক্ষাৰ প্ৰচলন আছে যিটো আমি টেন প্লাচ টু বুলি ক'ব পাৰোঁ ভাৰতৰ শিক্ষা ব্যৱস্থাই প্ৰধানকৈ কৌশলগত বিদ্যাৰ পৰিৱৰ্তে পাঠ্যপুথি ভিত্তিক জ্ঞান লাভৰ ওপৰতহে গুৰুত্ব দি আহিছে ই অন্য দেশবোৰৰ পৰা সম্পূৰ্ণ পৃথক কাৰণ অন্য দেশবোৰৰ শিক্ষানীতি ব্যৱহাৰিক দিশৰ লগত জড়িত যিবোৰে ছাত্ৰ ছাত্ৰীৰ কৰ্ম সংস্থাপনৰ বাট মুকলি কৰে অৰ্থাৎ প্ৰেক্টিকেল ন'লেজ বা স্কিলৰ ওপৰত প্ৰধানকৈ গুৰুত্ব দিয়া হয় কিন্তু ভাৰতবৰ্ষৰ শিক্ষানীতিয়ে ব্যৱহাৰিক দিশৰ ঠাইত পাঠ্য়পুথিৰ জ্ঞান বেছি প্ৰদান কৰে এই শিক্ষা ব্যৱস্থা মানে আমাৰ ভাৰতীয় যিটো শিক্ষাব্যৱস্থা আছে ভাৰতীয় সকলক নিঃসন্দেহে জ্ঞানী কৰিছে হয় শিক্ষা ব্যৱস্থাটোৱে পাঠ্য়পুথিৰ জ্ঞান আমাক যথেষ্ট দিছে আজিৰ পৃথিৱীত জনাজাত এনেকুৱা বহুতো ভাৰতীয় লোক আছে যাৰ জ্ঞানে বিশ্বজুৰি চৰ্চা লাভ কৰিছে আমি সকলোৱে জানোঁ তেনেকুৱা বহুত ব্যক্তি আছে যাৰ জ্ঞানৰ কথা আমি প্ৰায়ে শুনিবলৈ পোৱা যায় কিন্তু ব্যৱহাৰিক দিশৰ দূৰ্বলতাৰ বাবে আজিও শিক্ষা ব্যৱস্থাই ভাৰতীয় সকলক সম্পূৰ্ণভাৱে কৌশলপূৰ্ণ কৰি তুলিব পৰা নাই নতুন চিন্তাৰ উদ্ভাৱন হৈছে বহুতো নতুন নতুন চিন্তাৰ উদ্ভাৱন হৈছে বা বহুতে আইডিয়া কৰিছে নতুন কিবা এটা সৃষ্টি কৰিব যদিও তাক মানে ব্যৱহাৰিক দিশত আনিবলৈ আজিও সকলো লোক পাৰ্গত নহয় পাৰ্গত হ'বনো কেনেকৈ আমাৰ পাঠ্যপুথিৰ জ্ঞানৰ ওপৰতে যদি সকলো নিৰ্ভৰ হয় তেতিয়াহ'লেতো তেনেকুৱা পাৰ্গত লোক বিচাৰি পোৱাটো বহুত টান হ'ব কিন্তু এটা ভাল কথা যে নতুন যিটো শিক্ষানীতি আহিছে আমাৰ ভাৰতীয় শিক্ষানীতি যিটো দুহেজাৰ বিছ প্ৰায় চৌত্ৰিছ বছৰৰ পিছত সলনি কৰা হৈছে শিক্ষানীতি এই শিক্ষানীতিয়ে পাঠ্যপুথিৰ জ্ঞানৰ বিপৰীতে ব্যৱহাৰিক কলা কৌশলৰ জ্ঞানৰ প্ৰচলন বেছি উন্নত কৰিব বুলি আমি আশাবাদী কাৰণ নতুন শিক্ষানীতিয়ে ছাত্ৰ ছাত্ৰীৰ ক্ষমতা আগ্ৰহ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি নতুন শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে আৰু এই শিক্ষা ব্যৱস্থাই প্ৰধানকৈ ছাত্ৰ ছাত্ৰীৰ ওপৰতেই নিৰ্ভৰ কৰিব আগতে আমাৰ শিক্ষা ব্যৱস্থাটো আছিল শিক্ষককেন্দ্ৰিক শিক্ষকে যেনেকে ক'ব যি ক'ব ছাত্ৰ ছাত্ৰীয়ে শুনিছিলে কিন্তু এতিয়াৰ শিক্ষা ব্যৱস্থাৰ মতে ছাত্ৰ ছাত্ৰী শিক্ষক সমানে সহযোগীতা প্ৰদান কৰিব আৰু যিটো আমাৰ পাঠ্যপুথি জ্ঞানৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো নাইকিয়া কৰি সম্পূৰ্ণ ব্যৱহাৰিক জ্ঞানৰ ওপৰত ভিত্তি কৰি নতুন শিক্ষানীতি প্ৰদান কৰা হৈছে যাৰ ফলত ভাৰতৰ শিক্ষা ব্যৱস্থাইও অন্য দেশৰ শিক্ষা ব্যৱস্থাৰ লগত ফেৰ মাৰিব পাৰিব এই শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীৰ কৌতুহল মন চিন্তা শক্তি শাৰীৰিক মানসিক ব্যৱহাৰিক সকলো দিশতে পাৰ্গত কৰি তুলিব গতিকে ইমানখিনিৰ পৰা আমি ক'ব পাৰোঁ যে ভাৰতীয় শিক্ষা ব্যৱস্থা অন্য দেশতকৈ পৃথক কাৰণ ই প্ৰধানকৈ পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ ওপৰত বিশ্বাসী আৰু যি বাহিৰৰ দেশবোৰ আছে তেওঁলোকে প্ৰধানকৈ ব্যৱহাৰিক জ্ঞানৰ ওপৰত বা কৌশলৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰে যাতে দেশৰ যুৱ শক্তিৰ মাজত যিটো কাম কৰাৰ উৎসাহ বা হেঁপাহ বা যিটো আনএমপ্লয়মেণ্ট চিটোৱেচন সেইটো কেতিয়াও ক্ৰিয়েট নহওঁক